দাদা আপুনি মাক্সখন কিয় পিন্ধা নাই সোনকালে মাস্কখন পিন্ধক আপুনি নাজানে নেকি ক'ভিড ইমান বাঢ়িছে বুলি কিমান দেশ বিদেশত কিমান মানুহ মৰিছে কিমান মানুহ হস্পিটেলত কিমান মানুহৰ বেমাৰ হৈ আছে আপুনি নাজানে নেকি এইবিলাক কথা যে কভিডৰ সময়ত মাস্কখন সদাই পৰিধান কৰি থাকিব লাগে আপুনি সোনকালে মাস্কখন পিন্ধক

আপুনি ছিটখন কিয় ইমান লেতেৰা কৰি কিয় ৰাখিছে আপুনি ছিটখন চাফা কৰক ছিটখন সদাই চাফা কৰি ৰাখিব লাগে ক'ভিডৰ সময়ত যিমান আমি চাফ চিকুণ হৈ থাকিম সিমান আমাৰ কাৰণে ভাল যিমান খাদ্য়বস্তু পৰিষ্কাৰ কৰি পৰিচ্ছন্ন কৰি ধুই পখালি খাম সিমান আমাৰ দেহৰ কাৰণে ভাল আমি যদি আমাৰ ওচৰৰ বা বহা ছিট কাপোৰ চাপোৰ লেতেৰা কৰি ৰাখোঁ আমাৰ বেমাৰ আজাৰ বেছিকৈ হ'ব আপুনিও ছিটখন চাফা কৰক এতিয়াই ছিটখন বহুত লেতেৰা হৈ আছে আপুনি নাজানে নেকি সদায় চাফ চিকুণ হৈ থাকিব লাগে তাৰপৰা আমি বহুত বেমাৰ আজাৰৰ পৰা দূৰত থাকোঁ ইয়াৰ পৰা মানুহৰ বহুত বেমাৰো হ'ব পাৰে আপুনি দেখিয়ে আছে কিমান বেমাৰ হৈয়ে আছে

এইটো তেজপুৰ এজেঞ্চিত লাগিছেনে অঁ হেল্ল' দাদা মই আপোনাৰ এজেঞ্চিত কেব এটা বুক কৰিছিলোঁ কিন্তু ড্ৰাইভাৰজনে ক'ভিডৰ সময়ত কোনো মাস্ক পিন্ধা নাই আৰু ছি গাড়ীৰ ছিটকেইখন বহুত লেতেৰা কৰি ৰাখিছে মই বহুত দুখিত যে মই বুক কৰা কেবটো যেনেকুৱা বিচাৰিছিলোঁ তেনেকুৱা অহা নাই ত' মই য'ত যাব বিচাৰিছিলোঁ তাত সময় সূচীত যাব নোৱাৰিলোঁ আপুনি ইয়াৰ বিষয়ে কিছু সহযোগ কৰিব ৰাখিছোঁ